হেল্ল' অঁ কাললৈ তোমাক কলেজলৈ মাতিছিলে আগত হেৰি পঢ়াব ক'লেজত হেৰি আকৌ কিবা বোলে জৰুৰী মিটিং এখন আছে মিটিং মিটিংখনলৈ মাতিছিলে তাৰপৰা মিটিঙত বোলে হেৰি উপস্থিত থাকিব লাগিব কৈছে আৰু হেৰি আৰু আৰু আগত যোন যোন পঢ়ি আহিছিলে আটাইকেজনীকে যাবলৈ কৈছে আৰু কিবা বোলে কিতাপ দিব নে দিব লাগিব কিবা এটা বুলি কৈছে আৰু মিটিংখনলৈ যাবলৈ এতিয়া অঁ এতিয়া কেনেকৈ যাবলৈ ব্যৱস্থাটো কৰা হ'ব আমাৰপৰা ইয়াৰপৰা অকণমান দূৰো হয় নহয় তাৰপৰা হেৰি গাড়ীকে লোৱা হ'বনে কি হ'ব হ'বনে আলোচনাটো কৰিব লাগিব গধূলিকৈ ভালকৈ কাইলৈ তেতিয়াহে যাবলৈ হ'ব আকৌ ঘৰতে আছো দহটামান বজাৰতে যাম আৰু ওলাই মেলি লগৰ বাকী কৰবী আৰু হেৰি এই কি বুলি কয় দেৱী নিপা এইকেজনী লগৰকেইজনী মুঠতে আগত পঢ়ি অহা আটাইকেইজনীকে ক'ব যাব লাগিব আৰু আটাইকেইজনী সময় মতে ওলাব লাগিব ন গাড়ীখন ভাড়া কৰিব লাগিব পইচা পাতি কিমান ল'ব কি নল'ব আলোচনাটো হ'লেহে হ'ব যাবলৈ আলোচনাটো কৰি থ'ব লাগিব আৰু সোনকালে সোনকালে যাবলৈ হ'ব লাগিব ন সোনকালে ভাত পানী খাই আজৰি হৈ যাব লাগিব পইচা পাতি পইচা পাতিও তুলিব লাগিব ন তুলি মেলি যাব লাগিব গ'লে মানে কিমান সময়ত পাবগৈ লাগিব সোনকালে দহটা বজাতে যাব লাগিব অঁ

কিমান টাইমৰপৰা মিটিং আৰম্ভ হ'ব অকণমান সোনকালে আগতীয়াকৈ গ'লে ভাল আৰু

কিবা এটা দিব বুলি কৈছে পুৰণা কিতাপ নতুন কিতাপ কিবা দিব বুলি কোৱা শুনিছোঁ বাৰু তাকে এতিয়া কিমান কি হয় আৰু যোৱা আটাইকেইজনীকে লগৰকীজনীক কৈ দিব লাগে আগেই পঢ়ি অহা এইফালে হেৰি আছে নহয় কি বুলি কৰবীহেঁতকতো ক'বই আৰু ওচৰৰ বুলি ওচৰতে আৰু আঁতৰকিজনী ফোন কৰি হ'লেও জনাই দিব লাগে তেতিয়া সোনকালে সিহঁতি আহিব

যিহেতু সোনকালে মিটিংখন পাবগৈ লাগিব নাই অঁ অঁ মেজিকতে যাব লাগিব এই নিজেই লৈ গ'লে ভাড়া লৈ গ'লে ভাল হ'ব আৰু বাকী এনেকৈ আহিবলৈ কৰিবলৈ বিশেষ অসুবিধাও হ'ব পাৰে সোনকালে পাবহি লাগিব নে মিটিং কেনেকুৱানো মিটিং কিনো মিটিং জৰুৰী মিটিং বুলি কৈছে যাব লাগিব আগত পঢ়ি অহা আটাইকেজনজনীকে কৈ দিব লাগে লগে ভাগে গ'লে ভাল লাগিব বহুত দিন লগো পোৱা নাই ন সেইটোকে বোলো সেইটোকে খবৰটো বোলো দিওঁ সোনকালে বাকীকেইজনী ফোনৰে জনাই দিব নহ'লে আকৌ বেয়া পাব নহয় মোক নকলে বুলি সোনকালে সেইকাৰণে যাবলৈ আগতীয়াকৈ কৰি দিছোঁ আৰু জনাই দিবলৈ কাইলৈতো ৰাতিপুৱা সোনকালে উঠিব মেলি কাম বন কৰি মেলি যাবলৈ ওলাবই লাগিব ন আজি আকৌ আকৌ ফোনতে আলোচনা কৰিম আৰু যি কৰিম ফোনতে কৰি ল'লে হ'ব আৰু আলোচনাটো কৰি মেলি আৰু আজৰি হৈ মেলি গধূলি যাব লাগিব ৰাতিপুৱাকৈ গধূলি আলোচনাটো কৰি ৰাতিপুৱা যাব লাগিব আৰু

নটাত দছটাত ইয়াৰপৰা আমি দহটামান বজাতে যাব এনেকৈ নটা চাৰে নটাতে যাব লাগে কিন্তু দহটাত গ'লেও যাম আৰু ওলাই মেলি আজৰি হওঁ মানে দহমান বাজিবই আৰু দহ বজাৰ লগে লগে যাম আৰু গাড়ীখনৰ কথা আলোচনাটো ভালকৈ কৰি লৈ কিমান কি ল'ব প্ৰতিজনীৰপৰা কিমানকৈ উঠাব লাগিব সেইটো হিচাপ নিকাচ কৰিব লাগিব তেতিয়াহে হ'ব যাবলৈ

সোনকালে খাই বৈ আজৰি হৈ ঘৰত যা যোগাৰ কৰি মেলি যাব লাগিব

সেইকাৰণে আগতীয়াকৈ সেই লগৰকীজনী নিপাহঁতক কৰিবা ক'লেহে হ'ব আগতীয়াকৈ জনাই থ'লে ভাল আৰু আগতীয়াকৈ আগতীয়াকৈ জনাই থ'লে ভাল তেতিয়া আজৰি হৈ মেলি চবে লগ লাগি যামগৈ আৰু একেলগে অঁ হ'ব অঁ